ৰেডমি প্ৰডাক্টবোৰ ভাল নহয় তোমাৰ কম বাজেটত বেছি বস্তু দিয়ে কিন্তু মানে লাষ্টিং নহয় কম দিনৰ ভিততে ডেমেজ হৈ যোৱা দেখা পাইছে মোৰ পাইছোঁ কম দিনৰ ভিতৰতে বেয়া হৈ গৈছে